অসমীয়া মানুহে তেওঁলোকৰ ভাষা নোকোৱা লোকসকলৰ সৈতে যোগাযোগ কৰিবলৈ ইংৰাজী বা হিন্দী ভাষাৰ ব্যৱহাৰ কৰিব পাৰে আমি যেনে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল তেওঁলোকৰ লগত আমি হিন্দী ভাষাতে কথা পাতিব পাৰোঁ যেনে ধৰি লওক সিহঁতে দিল্লীৰ পৰা আহিছে তেনেহ'লে সিহঁতৰ লগত আমি হিন্দী ভাষাৰে কথা পাতিম বা সিহঁতে কোনটো ইয়াত হোটেলত থাকিবলে সেইটো আমি পৰামৰ্শ দিব পাৰিম আৰু কি খোৱা লোৱা কৰিব কোনটো হোটেলত খাব বা ক'ত ক'ত ফুৰিব সেইটো আমি হিন্দী ভাষাৰ জৰিয়তে সিহঁতৰ লগত কথা পাতিব পাৰিম আৰু আমি যিহেতু বিদেশৰ পৰা যিবোৰ আহে যেনে সিহঁত এমে আমেৰিকাৰ পৰা আহিছে বা ফ্ৰান্সৰ পৰা আহিছে বা তেনেকুৱা বেলেগ দেশৰ পৰা অহা লোকসকলৰ লগত আমি ইংৰাজী ভাষাৰ ব্যৱহাৰেও আমি কথা পাতিব পাৰিম ইহঁতক ইংলিছতে আমি বুজাই দিব পাৰিম যে সিহঁতে ক'ত ক'ত ফুৰিব পাৰ' পাৰে ক'ত ক'ত ফুৰি সিহঁতে ভাল পাব বা ক'ত ক'ত যাব লাগে ক'ত যাব লগা প্ৰয়োজনীয় হয় মই ইয়াত কি খাব লাগে কোনটো খালে ভাল হ'ব এনেকুৱা বহুত কথা পাতি আমি ইহঁতৰ লগত যোগাযোগ কৰিব পাৰোঁ ইহঁতৰ ইহঁতৰ লগত ইংৰাজী বা হিন্দী ভাষাৰ ব্যৱহাৰ কৰি ইহঁতৰ লগত মিলিব পাৰোঁ আমি ইহঁতক আৰু বহুত কিবা কিবিৰ বিষয়ে কথা ক'ব পাৰোঁ যেনেকুৱা আমি পঢ়া কলেজখন বা বিশ্ববিদ্যালয়খনৰ কথা ইহঁতক জনাই দিব পাৰোঁ যাৰ বিষয়ে অৱগত কৰাই ইহঁতে বেলেগতো যাতে এইবোৰৰ বিষয়ে ক'ব পাৰে এইটো আমি ক'ব পাৰোঁ আৰু আমি ইয়াত কোনটো জা মানে কোন কেনেধৰণৰ যান বা যান বাহন ব্যৱহাৰ কৰাটো ভাল হ'ব সেই বিষয়েও ইহঁতক ভালদৰে আমি ক'ব পাৰোঁ তেনেকৈ ইংৰাজী হিন্দী বা বেলেগজনে বেলেগ কিবা ভাষা কৈও আমি ইহঁতৰ লগত যোগাযোগ কৰিব পাৰোঁ